বৰ্তমান শিশুসকলে বহুত খেলেই খেলে আজিকালি সাধাৰণতে দেখা যায় ম'বাইলত খেলে তেওঁলোকে বেছি সময় খেল এনেই ধৰক চুৱা চুই লুকা ভাকু ক্ৰিকেট ফুটবল এইখিনিতো খেলেই ধৰক বেডমিণ্টন সৰুৰ পৰাই শিশু বুলি ক'ব গ'লে এতিয়া ধৰক কিমান কম ধৰক কিমান বয়সৰ পাঁচ বছৰ ছবছৰ সেইখিনি সেইখিনি খেল তেওঁলোকে বা চেংগুটি বা সেইখিনি সৰুতে আমি যিখিনি খেলিছিলো সেইখিনিয়েই সিমান খেলা নহয় আজিকালি আজিকালি সাধাৰণতে ম'বাইলত বেছি খেলে পাবজি খেলে ফ্ৰী ফায়াৰ খেলে কিছুমানে ক্ৰিকেট খেলে ম'বাইলত খেলাৰ কথা কৈছোঁ স্পৰ্টছবিলাক বা ফ্ৰী ফায়াৰ ফ'ৰ্টিন খেলে কিছুমানে বা বিভিন্ন ৰেচিং গেম কিছুমান আছে গাড়ীৰ ধৰক চলাই কোনে আগত পাই কোনে পিছত পাই বা বি জি এম আই আজিকালি পাবজি যিটোক বি জি এম আই বুলি কয় গতিকে সেইসমূহ খেলে বেছিকৈ খেলা যায় ম'বাইলত থকা গেমসমূহ বা কাৰ্টুন ৰিলেটেড যিখিনি কাৰ্টুনৰ নিচিনা গেম থাকে কিছুমান সেইখিনি খেলে তেওঁলোকে সেইখিনি নতুন খেলা হয় তেওঁলোকৰ আৰু সেয়াই ধৰক সময় সলনি হোৱাৰ লগে লগে খেলবিলাকো বদলি হৈছে তেওঁলোকৰ